আমাৰ ঘৰৰ বহুত সমস্যা কাম এটা পাইছিলোঁ কামটো হেৰোৱাব লগা হ'ল বিৰাট কষ্টত ডাঙৰ দীঘল হৈছোঁ আমাৰ ঘৰৰ বিৰাট মানে অভাৱ অভাৱ হৈছে সেই অভাৱত ডাঙৰ দীঘল হৈছোঁ আমাক কোনো চোৱা মানুহ নাছিল বিৰাট কষ্টত ডাঙৰ দীঘল হৈছোঁ আমাৰ মা দেউতা নাই বিৰাট অভাৱত আমি ভাইটি ভণ্টি ডাঙৰ দীঘল কৰিব লগা হৈছে আমাৰ অনেক হাহাকাৰ আমাক চোৱা মানুহ নাই আমাক দিহা দিয়া মানুহ নাই আমাৰ মানে দিয়া মানুহ নাই আমি বিৰাট কষ্টত ডাঙৰ দীঘল হৈছোঁ কাপোৰ দিব খৱা দিব আমাৰ সেই দিয়া মানুহো নাই বিৰাট অভাৱত ডাঙৰ হৈছোঁ আমাৰ ঘৰৰ বিৰাট কষ্ট মা দেউতা নাই ভাইটি ভন্টি সৰু সৰু তাহাঁতক চাব লাগে তাহাঁতক পিন্ধাব লাগে মোৰ কাম পায়ো যাব লগা যাব পৰা নাছিলোঁ কামটো এৰি দিব লগা হৈছে কিমান হাহাকাৰত ডাঙৰ হৈছোঁ আমাৰ কোনেও নাচায় কেনেকৈ আমি ডাঙাৰ হৈছোঁ ৰাতি ভাত পেটৰ ভোকত আতাহ মাতি থাকোঁ কান্দি থাকোঁ আমি বিৰাট কষ্টত ডাঙৰ হৈছোঁ আমাক কোনোৱে মানে দিয়া মানুহ নাই সৰু সৰু ভাইটি আৰু ভণ্টি সৰু সৰু সেই ভাইটি ভণ্টিক চাব লাগে আৰু কামটো কষ্ট কৰি পাইছিলোঁ সেই কামটো মোৰ এৰিব লগা হৈছে তাহাঁতকে দি থৈ যাব নোথাইছোঁ অভাৱ ইমান কষ্ট কাৰাহান ডাঙৰ হ'ব তেতিয়া আমি কাম কৰিম এই কামটো এৰি এৰি দিব লগা হ'ল এই বাধ্য বিৰাট কষ্টত মানে ডাঙৰ হৈছে ময়ো ডাঙৰ হৈছোঁ তাহাঁতেও ডাঙৰ হৈছে কষ্টৰ কাৰণে আমাৰ চোৱা মানুহ নাই দিন ৰাতিয়ে কান্দিব লগা হৈছে ভাইটিয়ে কান্দে ভন্টিয়ে কান্দে বিলাই নোহোৱা হৈ গৈছে আমাৰ পইচা নাই হৈছে কাপোৰ কানি নাই পিন্ধিব ভন্টিৰ ভাইটিৰ এইটো দুখত কান্দি থাকে কোনোৱে নাচায় কোনো এটা মানুহকে আমি সহায় নাপাওঁ কান্দি থাকিলেও সহায় নাপাওঁ ঘৰতো আমাক নিদিয়ে দিওঁতা মানুহ নাই মানে বিপদত ডাঙৰ হৈছোঁ আমাক এনেদৰেই মানুহে নাচায়